জন্তুৰ সামগ্ৰীসমূহ প্ৰচেছ কৰাৰ কিছুমান সাধাৰণ পদ্ধতি কি কি আমি যেনেধৰণে গৰু যেনেকে পোহোঁ মাইকী পোৱালি হ'লে আমি সৰুৰ পৰা দানা পানী খুৱাই তাক ডাঙৰ কৰি তেও সেই গৰু পোৱালিটোৰ পৰা মাইকী পোৱালি হ'লে মানে মাইকী পোৱালিটোৰ পৰা আমি এটা ডাঙৰ কৰাৰ পাছত খাদ্য সামগ্ৰী খুৱায় ঘাঁহ তুঁহ ভুচি এনেকৈ কৰি খুৱাই মেলি ডাঙৰ দীঘল কৰি তাৰপাছত পোৱালি জন্ম দিয়া হয় পোৱালি জন্ম দিয়াৰ পিছত গৰুজনীৰ পৰা আমি গাখীৰ উৎপাদন কৰোঁ আৰু বলধ গৰু হ'লে মানে তেওঁক ডাঙৰ দীঘল কৰি সময়ত অসুবিধা হ'লে প্ৰয়োজনত আমি তেওঁক বিক্ৰী কৰি আমি কিছুমান জীৱ জন্তু হওক বা চৰাই কুকুৰা হওক হাঁহ হওক কিবা এটা কিনি আমি তাৰপৰা লাভাম্বিত হওঁ আৰু ছাগলী হ'লে ছাগলীও সেই ঠিক সেইদৰেই ছাগলীও আমি সৰুৰ পৰা ডাঙৰ দীঘল কৰোঁ ঘাঁহ পানী যোগাৰ কৰি পানী দুনিৰ পৰা দি আদি কৰি তেওঁলোকে হেৰি কৰি তেওঁলোকৰ মাংস মাংস মানে ক'বলৈ গ'লে খাচী হ'লে মতা পোৱালি হ'লে মানে তেওঁক ডাঙৰ দীঘল কৰি খাচী কৰা হয় খাচী কৰাৰ পিছত তেওঁক হেৰি কৰি তেওঁৰ মাংস আমি বিক্ৰী কৰি প্ৰয়োজনত আমি কিছুমান আমাৰ প্ৰয়োজনীয় অভাৱ পূৰণ কৰোঁ আৰু গাহৰি হ'লেও ঠিক মাইকী গাহৰি যদি হয় মাইকী গাহৰি হ'লে কেইবাটাও পোৱালি দিয়ে সেই পোৱালিৰ পৰা আমি যথেষ্ট উপকাৰ উপকাৰ উপকাৰ হয় কাৰণ এজনী গাহৰিয়ে যথেষ্ট পোৱালী জন্ম দিয়া হয় তেওঁলোকৰ পৰা আমি মাইকী পোৱালিবোৰ সৰুতে চাৰি পাঁচ মাহত আমি বিক্ৰী কৰোঁ বিক্ৰী কৰাৰ পিছত মতা পোৱালি থাকিলে মতা পোৱালিকেইটা ৰাখি তেওঁলোককো বিক্ৰী কৰা হয় আৰু মাংস ডাঙৰ কৰি যদি ঘৰত খাদ্য দানা দি খুৱাই বোৱাই ডাঙৰ দীঘল কৰাৰ পাছত তেওঁলোককো আমি প্ৰয়োজনত মাংস কাটি বিক্ৰী কৰি আমাৰ প্ৰয়োজনীয় কিছুমান অভাৱ পূৰণ কৰা হয় হাঁহ কুকৰা ঠিক তেনেদৰে হাঁহ কুকুৰাও আমি পোহোঁ কণী পাওঁ কুকুৰা আকৌ ধান চাউল দি মেলি কুকুৰৰ পৰা কণীৰ উৎপাদন হয় কণীৰ পৰা আকৌ সময়ত প্ৰয়োজন হ'লে কুকুৰা কণীৰ পৰা পোৱালি উৎপাদন হয় পোৱালি ডাঙৰ দীঘল কৰি দানা পানী খুৱাই ডাঙৰ দীঘল কৰাৰ পিছত তেওঁলোকককো সময়ৰ সুবিধাত বিক্ৰী কৰা হয় বিক্ৰী কৰি যথেষ্ট অসুবিধাৰপৰা আমি পৰিত্ৰাণ পাওঁ গতিকেলৈ কুকুৰা সময়ত কুকুৰা মাংসও কাটি বিক্ৰী কৰা হয় আৰু কুকুৰাৰ পৰা আমি যথেষ্ট হেৰি উপকাৰ পাওঁ হাঁহো ঠিক সেইদৰে মতা হাঁহ হওক মাইকী হাঁহ হওক ঘৰত যদি দুই চাৰিজনী পোহা যায় তেতিয়া তেওঁলোকৰ পৰাও আমি যথেষ্ট হেৰি কৰোঁ তেওঁলোকৰ কণীও বিক্ৰী কৰিলেও যথেষ্ট পাওঁ কণীৰ পৰা আকৌ পোৱালি উৎপাদন কৰি পোৱালি ডাঙৰ দীঘল কৰি দানা পানী খুৱাই আমি তাৰ পৰা আমাৰ কিছুমান বিপদৰ পৰা পৰিত্ৰাণ পোৱা যায়